আমি সাধাৰণতে দুপৰীয়া আৰু ৰাতিৰ সাঁজৰ বাবে বেলেগ বেলেগ ৰান্ধোঁ আমি সপ্তাহটোত পাঁচদিনমান নিৰামিষ খাওঁ আৰু আৰু দুদিন মাছ বা মাংস খাওঁ আমি দি দুপৰীয়া দুপৰীয়া আহাৰত টেঙা টেঙা টেঙাৰ তৰকাৰী দাইল শাক চবজি এনেধৰণে এনেধৰণে বনাই খাওঁ টেঙা টেঙা আমি খাওঁ কৰ্দই টেঙা তাৰছত চেঙেলি টেঙা এনেদৰে খাওঁ দাইল হৈছে কি আমি মগুৰ মগুৰ মাহৰ দাইল মচুৰ মাহৰ দাইল এনেদৰে আমি বনাই বনাই খাওঁ আৰু ৰাতি আহাৰত খাওঁ কিছুমান শাক চবজি কোমোৰা জাতিলাও ৰঙালাও এ এনে এনেধৰণৰ শাক চবজিবিলাক খাওঁ আৰু আৰু আমি চব্জি চব্জিবিলাক এনেধৰণে এনেধৰণে বনাওঁ কচু চব্জিটো কচু চব্জিটো আমি দুপৰীয়া ধুনীয়াকৈ কচু কচু শাকখিনি কাটি কৰি লৈ আমি ধুই ধুই কৰি থৈ থৈ তাৰপিছত ৰান্ধোতে আমি তেল তেল তেল দি তেলখিনি গৰম কৰি পিঁয়াজ মছলা নহৰু এনেধৰণে আমি তেল চৰু চৰুটো তেল মছলাখিনি মাৰি লওঁ তাৰপিছত চব্জিখিনি দি নিমখ হালধি দি আমি ল'ৰাইকৈ ঢাকি দিওঁ তাৰপিছত চব্জিখিনি যেতিয়া নিজে সিজি উঠে তেতিয়া আমি সোৱাদ অনুসৰি নিমখ চিমখ এনেকৈ পানী পানী দি আমি ঢাকি দিওঁ ঢাকনিৰে তাক তাৰছত যেতিয়া নিজে উতলি পেলাই সিজে তেতিয়া আমি চাউল নিমখ চিমখ হৈছে নাই এনেকৈ জুতি চাইকৈ আকৌ যদি কিবা কমিছে তেতিয়াহ'লে আমি নিমখ জলকীয়া দি আকৌ উতলাই তাৰপিছত নমাই থৈ দিওঁ আৰু দাইল আমি এনেকৈ বনাওঁ দাইলখিনি ফাৰ্ষ্টতে তিয়াই থৈ দিওঁ তাৰপিছত তাৰপিছত পানী তিয়াই থৈ তাছত দাইলখিনি ফাৰ্ষ্টতে বইল কৰি লওঁ বইল কৰি বইল কৰি লোৱাত দাই দাইলখিনি চ এক্সট্ৰা চৰু এটাত তেল তেল ম তেল দি মা মছলা মাৰি দাইলখিনি আকৌ তেলতে দি আকৌ দুবাৰকৈ বনোৱা যায় তাত নিমখ জলকীয়া নিজৰ সোৱাদ অনুসৰি দি কৰি উতলাই এনেকৈ দাইলখিনি বনোৱা হয় আৰু মাছ মাংস যে খাওঁ দুদিনত আমি মাংস দুপৰীয়া কেতিয়াবা দুপৰীয়া খাওঁ আৰু কেতিয়াবা ৰাতিপুৱা খাওঁ এনে এনেদৰে আমি খাওঁ মাংসটো আমি এনেদৰে বনাওঁ কেতিয়াবা আলুৰ লগত কেতিয়াবা বা ৰঙালাও চব্জিৰ লগত এনেকৈ কেতিয়াবা মাংসখিনি আমি ডাইৰেক্ট শুকান ভাজি কৰিয়ে খাওঁ মাংসখিনি আমি বেছিভাগ আলুৰ লগতে খাওঁ গ্ৰেভি বনাই আমি তেল মাংসটো আমি এনেদৰে বনাওঁ ফাৰ্ষ্টতে তেল তেল মাৰি লৈ পিঁয়াজ নহৰু মা মছলা আনি গৰম মছলা মিট মছলা এনেদৰে আমি তেলখিনি মাৰিকৈ লৈ মছলাখিনি ধুনীয়াকৈ মে মাৰি গ লওঁ আৰু মাংসখিনিতো মেৰিনেট কৰা মেৰিনেট কৰি থৈ দিয়া যায় মছলা চচলা দি তাৰছত সেইখিনি মাংসখিনি চৰুত চৰুত দি ভালকৈ লৰাইকৈ ঢাকনিৰে ঢাকি থৈ যেতিয়া মাংসখিনি মজি নোযোৱালৈকে আমি লৰাই থাকিব লাগিব যেতিয়া মাংসখিনি মজি যায় তেতিয়া অলপমান জোখত পানী দি আকৌ আমি ঢাকি থৈ দিওঁ তাৰপিছত যেতিয়া মাংস মাংসৰ জোলখিনি যেতিয়া সিজিব আলুখিনি যেতিয়া সিজিব তেতিয়া আমি নিজৰ সোৱাদ অনুসৰি নিমখ নিমখ জলকীয়া যি আৰু মছলা চচলা দি তাৰপিছত সেইখিনি আকৌ ঢাকি কৰি লৈ যেতিয়া অলপ পানীখিনি শুকাই আহিব অকণমান যেতিয়া চব গোটেইখিনি বস্তু সিজিব তেতিয়া আমি জুতি চাই হৈছে নে নাই তেতিয়া তেনেকৈ যদি কিবা কমিছে দি কৰি লৈ নমাই থৈ দিওঁ আৰু মাছটো আমি এনেকৈ বনাওঁ মাছটো আমি কেতিয়াবা দুপৰীয়া খাওঁ কেতিয়াবা ৰাতি খাওঁ তেনেকৈ আমি কেতিয়াবা কেতিয়াবা খাওঁ মাছটো মাছটো মাছটো এনে কেতিয়াবা এনেকৈ খাওঁ মাছৰ মাছৰ মাছটো আমি হাই টেঙা লগত খাওঁ শাক চব্জিৰ লগত খাওঁ লাই লাই শাক হওক বা পালেং শাক হওক বা কোমোৰা জাতিলাও এনেধৰণৰ শাক চব্জিবিলাকত মাছটো খাওঁ কেতিয়াবা মাছটো আলুৰ লগতো খাওঁ এনেকৈয়ে আমি দুপৰীয়া আৰু ৰাতিৰ সাঁজটো এনেকৈ ৰান্ধি খাওঁ